আমাৰ অসম ৰাজ্যৰ সংস্কৃতিৰ ওপৰত কথা ক'ব গ'লে আমি বহু কথাই ক'ব পাৰোঁ আমি অসমত বাস কৰোঁ অসমত অসমীয়া ভাষা প্ৰচলন হৈ থাকে যিহেতু অসমত বহুত জনজাতিৰ লোকে বাস কৰে যেনে মিচিং মানুহে মিচিং ভাষা অসমীয়া মানুহে অসমীয়া ভাষা বড়ো মানুহে বড়ো ভাষা ৰাভা মানুহে ৰাভা সম্প্ৰদায়ৰ লোক মানুহে ৰাভা ভাষা ব্যৱহাৰ কৰে সিহঁতে ৰাভা বা বড়ো ভাষা ব্যৱহাৰ নকৰি আমাৰ অসমীয়া ভাষাটোকেই অসমত চলাই নিবলৈ চেষ্টা কৰে এতিয়া মিঞা মিঞা বা সম্প্ৰদায়ৰ মানুহবোৰে চাব গ'লে মিঞা ব্যৱহাৰ মিঞা মিঞা ভাষা ব্যৱহাৰ নকৰি সিহঁতে অসমীয়া ভাষাটোকে ব্যৱহাৰ কৰি থাকিব বিচাৰে আৰু আমি চাব গ'লে ক'বলৈ গ'লে যে চিনেমা জগতত আমাৰ আগতে বহুত ধৰণৰ অসমীয়া ভাষাৰ অসমীয়া চিনেমা প্ৰচলন কৰিছিল মাজতে আমাৰ অসমীয়া চিনেমা খুবেই নাইকিয়া হৈ গৈছিল এতিয়া আকৌ নতুন প্ৰজন্মৰ যোনবোৰ নতুন প্ৰজন্মৰ চামটোৱে আকৌ আমাৰ অসমীয়া চিনেমা জগতক আগলৈ নিবলৈ চেষ্টা কৰি আছে নতুন নতুন চিনেমা ওলিয়াইছে নতুন নতুন এটা আৱিষ্কাৰ কৰিব বিচাৰিছে অসমীয়া ভাষাটোক লৈ পেলাই এতিয়া অসমীয়া চিনেমা জগতত যোনবোৰ এক্টৰ এক্টৰনীবোৰে বলিউডত চাঞ্চ পায়ো বলিউডত নগৈ অসমীয়া জাতিটোক লৈয়ে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে এতিয়া আমাৰ আমি যেতিয়া বাহিৰলৈ গ'লে অসমীয়া অসমৰ পৰা অহা বুলি ক'লে সিহঁতে আগবাঢ়ি আহিব বিচাৰে আমাৰ বাহিৰৰ মানুহবোৰে আমাৰ লগত কথা পাতিব বিচাৰে নিজৰ কথাবোৰ শ্বেয়াৰ কৰিব বিচাৰে আপোন মানুহ আপোন আপোন হ'ব বিচাৰে অসমীয়া জাতিটোক লৈ আসমীয়া ভাষা শিকিব বিচাৰে এতিয়া চাব গ'লে গায়ক গায়কসকলে আগতে খুব বিভিন্ন ধৰণৰ অসমীয়া গান ৰচনা কৰিছিল মাজতে গানবোৰ বন্ধ হৈ গৈছিল অসমীয়া গান খুবেই বন্ধ হৈ গৈছিল সিহঁতে আকৌ বলিউডত বা হলিউডত চাঞ্চ পায়ো কিন্তু অসমীয়া গা অসমীয়া ভাষাটোক লৈয়ে গান ৰচিবলৈ আৰম্ভ কৰিলে এতিয়া নতুন প্ৰজন্ম চাব গ'লে জুবিন গাৰ্গহঁত জুবিন গাৰ্গহঁতকে চাব গ'লে আমি সিহঁতে ইমান ধুনীয়া অসমীয়া অসমীয়া এটা জগতৰ অসম অসমীয়া জগতত অসমীয়া ভাষাটোক লৈয়ে গানবোৰ ধুনীয়াকৈ ৰচি ৰচি যাব গ'লে তাক লৈ আমি খুবেই গৌৰাৱান্বিত কৰোঁ